আমাৰ চোতালত পানী থওঁ চৰাই কাৰণে আৰু কপৌ চৰাই শালিকি চৰাই তাৰপৰা ভাটৌ চৰাই এনেকৈ আহে চৰাই আকৌ ডাউক আহে তাৰপাছত ঘনচিৰিকা তাৰপাছত ঘনচিৰিকা তাৰপাছত আৰু কি কয় বোলে এনেকৈ চৰাইবোৰ আহে আহি ইয়াত পানী খাইহি পানী খাই পেলাহেনি তাৰপাছতে উৰি গুচি যায় তাৰপৰা ডাউক ডাউকটো আহে তাৰপাছতে আৰু হেৰি আৰু কি চৰাই আহে ৰ'ব দেই এই কুহা এই কি এইটো কিবা চৰাইটো নাম এইটো হেৰি কি কয় বোলে ঘুগুনি চৰাই ঘূৰি চৰাই আহে ঘুগুনি বতা চৰাই আহে তাৰপৰা আকৌ আৰু এইবোৰ ঢেৰ চৰাই তাৰমানে আহে এইবোৰ আহি আৰু চোতালত পৰেহি চাউল ছটিয়াই দিওঁ চাউল খাই তাৰপৰা ভাত ছটিয়াই দিওঁ ভাত খায় খাই কৰি আকৌ সিহঁতৰ পেট ভৰিলে উৰি যায় উৰি গৈ বাঁহত সোমাইগৈ আকৌ ঘৰতো ঘৰৰ ভিতৰতো তাৰমানে হেৰি সোমায় চৰাই বাঁহ লয় ঘৰৰ মূধত বাঁহ লয় তাৰপৰা এনেকুৱা হেৰিবোৰত বাঁহ লয় তাত আমি সেই চৰাইবোৰক চাউল পাত ৰাতিপুৱা ছটিয়াই দিওঁ ছটিয়াই দিলে মানে গোটেই চৰাইখিনি আহি চোতালত পৰেহি চোতালত পৰি চাউল তাউল খাই আকৌ নিজৰ বাঁহলৈ গুচি যায় অঁ তাৰপৰা আকৌ আৰু এতিয়া কি কম আৰু নাইয়ে নহয় চৰাই নাই আৰু ক'বলৈ